কি কৰিছে অঁ ভালনে অঁ ভালেই অঁ ভাত খাইলোঁ এনেই বহি আছোঁ ভাত খাই ভাত কি খাবা আৰু দালি আৰু আলু পিটিকা

অঁ হয় নেকি কিহৰ বিজনেছ

অঁ ভালেই আছিলে বাৰু দুটা পাৰ্টনাৰশ্বিপত খুলিলেতো ভালে আছিলে তাকে এই তেনেকে দোকানটো ক'ত খুলিব ক'বা তেতিয়া মই অলপ পইচা পাতি যোগাৰ কৰিম তেতিয়া তোমাক দিব পাৰিম আকৌ সেই দোকানখন বনাবলৈ আকৌ টিং চিং লাগিব নহয়

অঁ অঁ হ'ল ছেল ৰেট এতিয়া সস্তা হৈ আছে ভালে আছিলে এতিয়া আনিব পৰা যায় সেই ওলাবা নহ'লে এনেই ফুৰি আহিম অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ সেনেকুৱা ভালেই আছিলে বাৰু অঁ অঁ অঁ নিনিয়ে সদায় এতিয়া আকৌ বিহু আহি আছে বিহুত নিব নহয়

আৰু সেই মনিহাৰী অঁ অঁ মনিহাৰী বস্তু বাৰু আনি পলাই কি কি আনিম বুলি ভাবিছা অঁ ভালে আছিলে সেই হ'লচেলৰ পৰাই লৈ আহিব লাগে অঁ অঁ

অঁ যাম বাৰু অঁ অঁ ঠিক আছে হ'ব